কিতাপ পঢ়াটো মোৰ চখ গতিকে কিতাপৰ কাৰণে মই বিভিন্ন জেগাত গৈ বিভিন্ন লাইব্রেৰী কিতাপ সংগ্ৰহ কৰোঁ আৰু বিশেষভাৱে কিতাপ ক্ৰয় কৰা ক্ষেত্ৰত মই অলপ সাৱধান কম টকাতে যদি কিতাপখন পাওঁ তেতিয়াহ'লে মোৰ যিহেতু কিতাপ পঢ়াৰ অভ্যাসটো বেছি গতিকে কিতাপ যথেষ্ট লাগে ত' সেইটো কাৰণে মই যিবিলাক গ্ৰন্থমেলা হয় তে গ্ৰন্থমেলালৈ যাওঁ গ্ৰন্থমেলাত যোৱাৰ পিছত এই গ্ৰন্থমেলাবিলাকত কি হয় কিতাপবিলাক অলপ ৰেহাই মূল্যত প্ৰদান কৰে গতিকে তেনেকুৱা গ্ৰন্থবিলাক গ্ৰন্থমেলালৈ গৈ মই কিতাপবিলাক ক্ৰয় কৰাত বেছি গুৰুত্ব আৰোপ কৰো যথেষ্ট কিতাপ মই ইতিমধ্যে কিনিছো ক্ৰয় কৰিছো আৰু ক্ৰয় কৰিবলৈ বহুত বাকীও আছে গতিকে এই ক্ষেত্ৰত মানে কিতাপ ক্ৰয় কৰাৰ ক্ষেত্ৰত যিহেতু মই কম ৰেহাই মূল্যত পাব বিচাৰো সেইকাৰণে মই বিশেষভাৱে এই গ্ৰন্থমেলাবিলাকলৈ যাওঁ ছেকেণ্ড হেণ্ড কিতাপ দোকান বিশেষভাৱে তেনেকুৱাতো নাই কিন্তু কথা হ'ল লাইব্ৰেৰীবিলাকলৈ মই যোৱাৰ ব্যৱস্থাটো লৈছো লাইব্ৰেৰীবিলাকত গৈ এটা নিদিষ্ট মাননী দিয়াৰ পিছত তাত সভ্য হ'ব লাগে আৰু সভ্য হোৱাৰ পিছত তাৰপৰা মই কিতাপ আনিব পাৰো তাত কম দাম বুলি কথা নাই ছেকেণ্ড হেণ্ড বুলিও কোনো কথা নাই ত' তাত গ'লে মই মোৰ যিটো সভ্য ভৰ্তি মাচুল সেইটো সামান্যতম মাচুলৰ যোগেদি মই ভাল ভাল কিতাপ তাৰপৰা সংগ্ৰহ কৰিব পাৰো আৰু এটা নিৰ্দিষ্ট সময়লৈকে কিতাপ অধ্যয়ন কৰি আকৌ মই তেওঁলোকক উভতাই দিওঁ এনেদৰেই মই কিতাপৰ ক্ষেত্ৰত ব্যৱস্থাটো লওঁ